পঢ়া শুনাৰ বা চাকৰি কথা ক'ব লাগিলে মই প্ৰথম স্কুলৰ পৰাই ক'ব লাগিব মই শংকৰদেৱত পঢ়িছিলোঁ নলবাৰী শংকৰদেৱতে আৰু তাৰপিছত মই মেট্ৰিক দিলোঁ মেট্ৰিক মই দিছোঁ আপোনাৰ দুহেজাৰ চৌধ্যত দুহেজাৰ চৌধ্য চনত মেট্ৰিক দিছোঁ ৰিজাল্ট ভালে আছিল আৰু এতিয়াৰ লগততো অলপ নিমিলে কাৰণ আজিকালি বহুত বহুত নম্বৰ পায় তেতিয়া মোৰ পাৰ্চেণ্টেজ আছিল আপোনাৰ ছেভেণ্টি এইট পাৰ্চেণ্ট মই তিনিখন বিষয়ত লেটাৰ পাইছিলোঁ আৰু সেনেকৈ মেট্ৰিক পাছ কৰি মই কটনত এডমিশ্যন ল'লোঁ গুৱাহাটী গ'লোঁ তেতিয়া গৈ কটনত হায়াৰ ছেকেণ্ডেৰী পঢ়িলোঁ তাৰপিছত মোৰ আৰু হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো মেট্ৰিকতকৈ ভালেই হ'ল মানে মই তেতিয়া হায়াৰ ছেকেণ্ডেৰীত মই আপোনাৰ গোটেইকেইটা বিষয়তে লেটাৰ পালোঁ পাই এইটটি ফ'ৰ পাৰ্চেণ্ট পাইছিলোঁ পায় তেনেকে মই কটনৰ পৰা কটনত ডিগ্ৰী পঢ়াৰ ইচ্ছা আছিল কিন্তু ডিগ্ৰী পঢ়া নহ'ল তাৰমানে তাতে আৰু বহুত নম্বৰ লাগে সেই মানে সেইটো নম্বৰ নাহিল মোৰ তাৰপিছত মই বি বৰুৱাত পঢ়িলোঁ বি বৰুৱাত মই বি এ পঢ়িলোঁ এডুকেশ্যন আছিল মোৰ মেজৰ ছাবজেক্ট সেনেকৈ পঢ়ি মই গুৱাহাটী ইউনিভাৰ্চিটিত মাষ্টাৰ ডিগ্ৰীটো কম্প্লিট কৰিলোঁ এই দুহেজাৰ একৈশ চনত তাৰপিছত মই আজি কেইদিনমান আগতে তাৰমানে কেইদিনমান নহয় আজি দুই মাহমান আগত এটা চাকৰি কৰি আছিলোঁ সেইটো মই এৰিলোঁ এৰিলোঁ মানে কথাটো হ'ল কি মই ডিগ্ৰী পঢ়ি থকাৰ পৰাই টিউশ্যন কৰিছিলোঁ টিউশ্যনটো কৰা কাৰণটো হ'ল দুটাই এটা হ'ল আপোনাৰ হাত খৰচটো ওলাই থাকে তাৰোপৰি নিজৰ যিখিনি পঢ়া সেইখিনি অলপমান মানে ফ্ৰেছ হৈ থাকে আৰু ইণ্টাৰভিউ চিণ্টাৰভিউ দিয়াত পৰীক্ষা চৰীক্ষা দিয়াত সুবিধা হয় সেইটো ভাবি পেলাই মই টিউশ্যন কেইটামান কৰি আছিলোঁ তাৰপিছত মাষ্টাৰ ডিগ্ৰীটো শেষ হোৱাৰ লগে লগে মই কি কৰিলোঁ এখন মানে প্ৰাইভেট ইউনিভাৰ্চিটি এখনত আৰু মই নামটো নকওঁ আৰু এতিয়া তাতে মানে মই জইন কৰিলোঁ মানে ডিপাৰ্টমেণ্টত ফেকাল্টি হিচাপে এডুকেশ্যনৰ জইন কৰি মই প্ৰথমতেতো বিৰাট ভাল লাগিছে আৰু কাৰণ নিজে বিচৰা মনৰ ইচ্ছাৰ এটা মানে চাকৰি কাৰণ মই শিক্ষকতা বৃত্তিটোৱেই মানে সৰুৰ পৰা এটা সপোন সেইটোৱেই কৰিম বুলি ভাবি থকা যায় তো সেনেকৈ যেতিয়া জইন কৰিলোঁ প্ৰথম দুদিনমান মোৰ ভালেই লাগিল তাৰপিছত লাহে লাহে মানে ভিতৰৰ কথাবিলাক যেতিয়া মই গম পালোঁ মানে প্ৰাইভেট ইনষ্টিটিউটবিলাক আপোনাৰ কেনেকৈ চলে বা আমাৰ যিটো শ্ৰমৰ যিটো মানে মূল্যটো সেইটো বহুত বেলেগ ধৰণৰ কথা আৰু এইবিলাক অলপ বেছি হেৰি হৈ যায় বাৰু ইমানখিনি মই নকওঁ কিন্তু কথাটো হ'ল এইবিলাক আচলতে কেনেকুৱা আমি যেনেকৈ ভাবোঁ বা আমি যেনেকৈ কাম কৰিব বিচাৰোঁ সেই হিচাপত আমি কৰিব নোৱাৰোঁ বহুতখিনি তাৰমানে এডজাষ্টমেণ্ট কৰিবলগা হয় আৰু এডজাষ্ট বোলা বস্তুটো এটা মানে বেলেঞ্চ ৰাখি পেলাইহে কৰিব পাৰি এনেকুৱা নহয় যে আপুনি নিজৰ মানে আত্ম আত্মসন্মানটো মাৰি পেলাই বা আপোনাৰ নিজৰ মন মাৰি পেলাই আপুনি এডজাষ্ট কৰি যদি আছে আপুনি কাম কৰিবলগা হৈছে সেইটো জেগাততো আৰু আপুনি কাম কৰি আপুনি থাকিব নোৱাৰে সকলো কথা পইচাইদি মানে নোৱাৰি আৰু এনেকুৱাও নহয় যে মোক বহুতখিনি দৰমহা দিছিল সেইটোও নহয় পইচাও যথেষ্ট কম আছিলে তথাপি মই ভাবিলোঁ যিহেতু মই ক'তো কেতিয়াও কৰা নাই অভিজ্ঞতাৰ ফালৰ পৰা মানে আজিকালি চাৰ্টিফিকেট এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট জানেই আৰু চব য'তেই যায় এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগে তো সেইটো পাবৰ কাৰণে মই ভাবিলোঁ সোমাই লওঁ কিন্তু মই তাৰমানে সাত মাহ চাৰে ছয় মাহ আৰু চাৰে ছয়মাহতকৈ বেছি টিকিব নোৱাৰিলোঁ তাৰমানে ইউনিভাৰ্চিটিখনত মই ৰিজাইন দিলোঁ দি এতিয়া মই আকৌ চৰকাৰী কলেজত মানে শিক্ষকতা কৰাৰ কাৰণে যিটো পৰীক্ষা থাকে নেট পৰীক্ষা সেইটোৰ কাৰণে মানে নিজকে প্ৰিপেয়াৰ কৰি আছোঁ নিজকে পঢ়ি আছোঁ ঘৰতে তো চাওঁ কি হয় ভৱিষ্যতে